হেল্ল' অ অ হেৰি কি কয় জোনালী বাইদেউ আমাৰ যে ৱ আমাৰ যে যে কলেজত যে ৱৰ্কশ্বপটো পাতিব সেই যে আমাৰ ডেঞ্চটোৰ কাৰণে ড্ৰেছ পাতিটো কি দিলে কি কালাৰ দিলে ভাল হ'ব বাৰু কি ড্ৰেছ পিন্ধিলে ভাল হ'ব কাপোৰ অ কাপোৰ কি পিন্ধিব নাই মেখেলা চাদৰেই পিন্ধিম কিন্তু হেৰিটো ইউনিফৰ্মটো মিলিব লাগিব নহয় আকৌ গোটেইকেইজনী আমাৰ গোটেই গোটেই ছজনী আকৌ ইউনিফৰ্মটো একে হ'লেহে

ওম ৰঙা মানে পাৰিটো অ পাৰিটো চাদৰৰ ৰঙা চাদৰ ৰঙা অ অ আৰু মুগা ব্লাউজ হয় নাই অ বেয়া নহ'ব বুইছেনে ভাল লাগিব ভাল লাগিব অ বাকী কেইজনীকো ফোন এটা কৰি কৰি কৈ দিয়া ভাল হ'ব ন' যে নহ'লে আকৌ তাহাঁতি অ অ বেয়া হ'ব নহয় গানটোত গোটেই হেৰিটো নিমিলিব অ আমি লিড লৈ যদি আকৌ যদি গান ড্ৰেছ পাতিবোৰ কৈ মেলি নিদিওঁ কথাটো বেয়া হ'বতো হ'ব দিয়ক মই সিহঁতলৈ ফোন এটা কৰি দিওঁ এ আপুনি আপুনি আপুনি বাকী দুজনীলে ফোন এটা কৰি দিয়ক তেহেঁতৰ নাম্বাৰটো মোৰ ওচৰত নাই মই মোৰ বাকী তিনিজনী আছে মই তাহাঁতলৈ কৰি দিওঁ হা ঠিক আছে হ'ব ৰাখক